আমাৰ অঞ্চলতো বহুত কেইজন সফল ব্যৱসায়ী আছে আমি দেখি আছো তেখেতসকল বহুত সৰু সৰু কামৰপৰাই মানে কষ্ট কৰি কৰি বহুত ডাঙৰ ডাঙৰ মানে ব্যৱসায়বিলাক বহুত ডাঙৰ কৰিব ল'ব পাৰিছে এতিয়া কথা হ'ল তাৰে ভিতৰত মই এজনৰ কথা কওঁ তেখেতক দেখিছিলোঁ যে তেখেতৰ নামটো হ'ল প্ৰদীপ গগৈ তেখেতৰ এখন সৰু দোকান আছিলে দোকানখনত আপোনাৰ খুব কম বস্তু আছিলে গেলামালৰ দোকান আছিলে অকণমানি দোকান মানে ধৰক কোনোবাই কম কম পাঁচ টকা দছ টকা বস্তু নিয়াৰ কথা কৈছোঁ তেনেকুৱা সৰু দোকান মানে তাৰপিছত কি কৰিলে তেখেতে বহুত কষ্ট কৰিলে তেখেতৰ কষ্টৰ ফলত তেখেতে ব্যৱসায়টো আগুৱাই লৈ গ'ল তাৰপিছত তেখেতৰ এটা জুপুৰি ঘৰ আছিলে পিছত সেই দোকানখন ডাঙৰ কৰি কৰি গৈ থাকিলে লাহে লাহে মানুহবিলাকেও বেছি বস্তু ল'বলৈ ল'লে ল'বলৈ লোৱাৰ ফলত কি হ'ল তেখেতে টেকনিক লগালে টেকনিক লগাই তো ব্যৱসায়টো আগুৱাই লৈ গ'ল দেখিছিলোঁ তেখেতক বহুত কষ্ট কৰিছিলে বহুত লাহে লাহে দোকানত বস্তু মাল বস্তু বেছি ভৰাবলৈ ল'লে লাহে লাহে উন্নতি হ'লে পইচা পাতি হয় নহয় মানুহৰ ত' পইচা পাতি হোৱাৰ লগে লগে তেখেতে বস্তু বেছি ভৰাবলৈ ল'লে তেখেতে নিজৰ জুপুৰি ঘৰটোৰপৰাই এটা পকী ঘৰ বনাব পাৰিলে দোকানখনো বহুত ডাঙৰ হৈ গ'ল লগতে তেখেতে নিজৰ গাড়ী এখনো ল'ব পাৰিলে তেনেদৰে নিজৰ ল'ৰা ছোৱালীবিলাকক বাহিৰত পঢ়াব পৰা হ'ল তেখেতৰ যিখিনি কথা বতৰাই হওক বা তেখেতৰ যিখিনি টেকনিকেই হওক বহুত বঢ়িয়া মানে বহুত ধুনীয়া হয় তো তেখেতে সেইখিনি টেকনিক লগাই আজি এজন সফল ব্যৱসায়ী হিচাপে পৰিচিত হৈছে আমাৰ অঞ্চলটোত তেখেতৰ দৰে আৰু আছে আমাৰ লগত যোগেন গগৈ বুলি এজন আছে তেখেত খেতি কৰে তেখেতৰ নিজৰেই খুব কম মাটি খেতি পথাৰ মাটি আছিলে ধান খেতি কৰা ত' তেখেতেও বহুত কষ্ট কৰি মেলি বেলেগৰ মাটি আধিলৈ লৈ তেখেতে নিজৰ খেতিৰ কামবিলাক বহুত আগুৱাই গৈ থাকিলে তেখেতৰ কষ্টৰ ফল হিচাপে তেখেতে আজি নিজৰ ঘৰখন বহুত ধুনীয়া কৰিব পাৰিলে লগতে তেখেতে নিজৰ মাটি যি যিটো টাইমত তেখেতৰ এটা টাইমত আছিলে নিজৰ নামত দুবিঘা তিনি বিঘা মাটি আজি তেখেতৰ নিজৰ নামতেই এশ ডেৰশ নিজৰ নামতে মাটি আছে তেখেত বহুত সফলভাৱে এতিয়া আৰু আগন্তুক তেখেতে আৰু আগুৱাই গৈ থাকিব জানো আমি তেখেত বহুত ভাল ব্যৱসায় হিচাপে আৰু পৰিচিত হ'ব খেতিয়ক হিচাপে পৰিচিত হ'ব তো আৰু এজন আছে আমাৰ গাঁৱৰে তেখেতৰ নাম কমল সন্দিকৈ তেখেতৰ আছে চাহ বাগান প্ৰথমতে আছিলে তেখেতৰ খুব কম চাহ বাগান আছিলে তাৰপিছত লাহে লাহে লাহে লাহে তেখেতে নিজৰ মানে বাগানখনত যিখিনি প্ৰফিট হৈছিলে তাৰ ওপৰঞ্চি তেখেতে বেলেগৰ পাত চাত উঠাবলৈ ল'লে বেলেগৰ মাটি লিজত ল'বলৈ ল'লে লৈ পিনে তেখেতে নিজৰ ব্যৱসায়টো আগুৱাই আগুৱাই গৈ থাকিলে যিটো টাইমত তেখেতৰ এটা টাইমত তেখেতৰ হাতত যদি পাঁচশ টকা আছিলে আজি টাইমত তেখেতৰ হাতত পঞ্চাছ হাজাৰ এক লাখ টকা এনেকুৱা হেৰি পইচা থাকিবলৈ ল'লে তো মানুহে কষ্ট কৰিলে ভাল ব্যৱসায় হ'ব পাৰে এটাই জানো মই ব্যৱসায়টো মই বহুত বেছি পচন্দ কৰোঁ তো আজি ব্যৱসায় আমি মানে ব্যৱসায় কৰা মানুহবিলাকক দেখোঁ যে তেখেতসকলে বহুত সুন্দৰ মানে কষ্ট কৰিলে কষ্ট কৰিলে যিকোনো ক্ষেত্ৰতেই আপোনাৰ উন্নতি হ'বই আপুনি সেই কামটোত নিজৰ মন দি কৰিব লাগিব তো দেখিছোঁ তেখেতসকলক তেনেকৈ মন দি কাম কৰা তো ব্যৱসায়ৰ প্ৰতি বহুত আমাৰ এটা ভাল ধাৰণাও আছে তো বিচাৰোঁ যে সেইকাৰণে ব্যৱসায়টো আমি ভালপাওঁ তো ব্যৱসায় কৰিব লাগে